আমি আমাৰ দেউতা বা ককাহঁতৰপৰা সৰুতে কথা কিছুমান শুনিছিলোঁ

আমাৰ অসমখন বা ভাৰতখন ঊনৈছশ সাতচল্লিছ চনৰ আগতে পৰাধীন হৈ আছিলে ইংৰাজৰ অধীন হৈ আছিলে আমাৰ ককাও এজন স্বাধীনতা যুঁজাৰু এই স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰি আমাৰ ককায়ো ছমাহ দিন জেল খাটিছিলে কাৰাবৰণ কৰিছিলে কাৰাবৰণ খাটিবলগা হৈছিলে গতিকে পুৱা গধূলি আমাৰ ককাহঁতে তেওঁলোকৰ এই স্বাধীনতা সংগ্ৰামটোত কেনেকৈ অংশগ্ৰহণ কৰিছিলে এই গোটেই কাহিনীবিলাক আমাক কৈছিলে তেতিয়া আমাৰ এই অঞ্চলবিলাকত মানুহৰ সংখ্যা খুব সেৰেঙা আছিলে আৰু আমাৰ ওচৰতে আমাৰ ইয়াৰপৰা প্ৰায় ডেৰ কিলোমিটাৰমান আঁতৰত এখন বগৰীজেং বুলি এটুকুৰা জেগা আছে তাত এখন ডাঙৰ ফিল্ড আছিলে এই ফিল্ডখনতে কি কৰিছিলে ব্ৰিটিছৰ দিনত এটা ডাঙৰ মিলিটেৰী কেম্প আছিলে আৰু সেই কেম্পটোৰ লগতে তাত উৰাজাহাজ পৰিবপৰাকৈ এখন ডাঙৰ ফিল্ডো আছিলে তেতিয়া আমাৰ অঞ্চলবিলাকত শিক্ষিতৰ সংখ্যা যথেষ্ট কম আছিলে স্কুল প্ৰায় নাছিলেই আমাৰ গাঁৱতে এখন প্ৰাথমিক বিদ্যালয় আছিলে আৰু যদি প্ৰাথমিক বিদ্যালয়খন পাছ কৰি পেলাই হাইস্কুল পঢ়িব লগা হয় তেতিয়াহ'লে ইয়াৰপৰা প্ৰায় আঠ কিলোমিটাৰ খোজকাঢ়ি গোলাঘাট নগৰত স্থাপন হোৱা বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিব লগা হৈছিল আৰু তেতিয়াৰ দিনত সেই হাইস্কুলখন ব্ৰিটিছেই নিৰ্মাণ কৰিছিলে গতিকে এই অঞ্চলবিলাকত জনসাধাৰণৰ সংখ্যা তেনেই কম আছিলে তেতিয়া তেওঁলোকে ৰেডিঅ' আছিলে ৰেডিঅ'বিলাকত শুনিছিলে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ দোপতদোপে জুই জ্বলি আছে অসমৰ গাঁও অঞ্চলৰপৰা প্ৰত্যেকজন মানুহেই স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিব লাগে যিসকলৰ জাতীয়তাবোধ আছিলে সেইসকল মানুহে ভাৰতখনক স্বাধীন কৰাৰ মানসেৰে নিজৰ জীৱনটোকো তুচ্ছ কৰি ওলাই গৈছিলে তাৰে ফলশ্ৰুতি হিচাপে আমাৰ গাঁওখনৰপৰাই প্ৰায় দহজনমান ডেকাল'ৰা আমাৰ ককা সৰু ককা আৰু ককাৰ কেইজনমান বন্ধু এওঁলোকে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিলে আৰু জঁপিয়াই পৰাই নহয় তেওঁলোকে কাৰাবৰণো খাটিব লগা হৈছিলে যেতিয়া আমাৰ দেউতাহঁত সৰু আছিলে তেতিয়া ব্ৰিটিছবিলাকে আহি আমাৰ ওচৰৰে যিখন বগৰী জেং ফিল্ড আছিলে এই ফিল্ডখনত ডাঙৰ এটা কেম্প পাতিছিলে আৰু তেওঁলোকে ইয়াত কি কৰিছে ৰাতিপুৱা ৰাতিপুৱা মৰ্ণিং ৱাক বা প্ৰাতঃভ্ৰমণ কৰিবলৈ গাঁৱলৈ আহিছিলে আৰু তেওঁবিলাকক দেখি আমাৰ ইয়াৰ মানুহবিলাকে দুৱাৰ খিৰিকী মাৰি ভিতৰত সোমাই পৰিছিলে তেওঁলোকলৈ ভয় হৈছিলে তাৰপাছত লাহে লাহে সদায় দেখি দেখি আমাৰ দেউতাহঁত বা ককাহঁত সহজ হ'বলৈ ল'লে দুই এটা ইংলিছত কথা পাতিবলৈ ল'লে গতিকে তেওঁলোকেও সৰু সৰু ল'ৰা ছোৱালীবিলাকক দেখি পেলাই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ দেখি মৰম কৰিবলৈ লাগে ল'লে এনেদৰে তেওঁলোকে সেই কালচোৱাত আমাৰ এই অঞ্চলটোত নিগাজিকৈ থাকিবলৈ লৈ তেওঁলোকৰ চাকৰি জীৱনৰ কৰ্তব্যবিলাক সম্পাদন কৰিছিলে কিন্তু যেতিয়া ঊনৈছশ সাতচল্লিছ চনৰ আগতে মহাত্মা গান্ধীয়ে নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ যি আন্দোলন চলিছিলে সেই আন্দোলনত বিশেষকৈ আমাৰ গোলাঘাট জিলাৰ সৰু পথাৰৰে কুশল কোঁৱৰ নামৰ এজন ব্যক্তিয়ে যথেষ্ট আগৰণুৱা হিচাপে তেওঁ গুৰি ধৰিছিলে আৰু সেই গুৰি ধৰা কুশল কোঁৱৰে এসময়ত ফৰকাটিঙৰ ওচৰত এখন ৰেলত বোমা দি ৰেল এখন পেলোৱাৰ যি প্ৰচেষ্টা কৰিছিল সেই প্ৰচেষ্টাত তেওঁ ধৰা পৰি যোৰহাট জেলত থাকি তেওঁক ইংৰাজ চৰকাৰে ফাঁচিও দিছিলে অশেষ পৰিশ্ৰম ত্যাগ আৰু কষ্টৰ বিনিময়ত আমাৰ দেশখনে ঊনৈছশ সাতচল্লিছ চনৰ পোন্ধৰ আগষ্টৰ দিনা স্বাধীনতা লাভ কৰিলে যদিও আজি আমি আমাৰ দেশখনক স্বাধীন বুলি একেষাৰে ক'ব নোৱাৰোঁ কাৰণ যিখন দেশ স্বাধীন সেই স্বাধীন দেশখনত আপুনি মই বা বৰ্তমান সমাজৰ যিবিলাক ব্যক্তি মুক্তমনেৰে বিচৰণ কৰিব নোৱাৰোঁ গতিকে আমাৰ ককাহঁতৰ দিনত হওক আমাৰ দেউতাৰ দিনতে হওক যিসকল ব্যক্তি ইমান অশিক্ষিত হৈয়ো তেওঁলোকে যে আগবাঢ়ি গৈ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি আমাৰ ভাৰতখনক স্বাধীন কৰাৰ যি মহান অৱদান আগবঢ়ালে তেওঁলোকলৈ আজি আমি এই ক্ষেত্ৰত শ্ৰদ্ধা নিবেদিছোঁ গতিকে যিসকল ব্যক্তিয়ে স্বাধীনতা অন্দোলনত যোগদান কৰি কাৰাবৰণ কৰিছিল সেই কাৰাবৰণ কৰা ব্যক্তিসকলক এতিয়াও স্বাধীনতা যুঁজাৰি বা পলিটিকেল চাফাৰ হিচাপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিমাহে যথেষ্ট সংখ্যক আৰ্থিক সাহাৰ্য দিয়াৰ ব্যৱস্থা চৰকাৰে কৰি গৈছে যিসকলে ছমাহ জেল খাটিছিলে আমাৰ ককাই কোৱা মতে যিসকল ব্যক্তিয়ে ছমাহৰ ওপৰত জেল খাটিছিলে তেওঁলোকে ৰাজ্য চৰকাৰৰ পেঞ্চনৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে দিয়া পেঞ্চনসমূহ লাভ কৰিছিলে আৰু যিসকল ব্যক্তিয়ে অকল ৰাজ্য ছমাহৰ তলত জেল খাটিছিলে বা কাৰাবৰণ কৰিছিলে কাৰাবাস কাৰাবাস খাটিছিলে সেইসকল ব্যক্তিয়ে অকল ৰাজ্য চৰকাৰৰ পেঞ্চন লাভ কৰিবলৈহে সমৰ্থন হৈছিলে এতিয়া কালক্ৰমত সময়বোৰ গৈ আছে যিসকল ব্যক্তি কাৰাবৰণ কৰিছিলে বা যিসকলে পেঞ্চন লাভ কৰি আছিলে মুক্তি যুদ্ধাৰ প্ৰায় সংখ্যক ব্যক্তিয়ে আজি মৃত আমাৰ অঞ্চলত এতিয়া মাত্ৰ এজন ব্যক্তিহে আছে যি স্বাধীনতা যুজাৰু হিচাপে পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ হ'ল ভৈৰৱ তেওঁৱে হ'ল আমাৰ যমুনা বৰা তেওঁৰ বয়স এতিয়া নব্বৈ চনৰ ওপৰত গতিকে যিসকল ব্যক্তি যেনে আমাৰ ককা যদুৰাম হাজৰিকা সৰু ককা গুণাৰাম হাজৰিকা আমাৰ ওচৰৰে ধীতৰাম বৰা লোকাই বৰা গুণীন বৰা ভৈৰৱ বৰা এই হেন এই ব্যক্তিসকল আমাৰ অকল অসমৰে নহয় বেটীয়নীৰে নহয় গোলাঘাটৰ বা অসমৰ ইতিহাসত এজন মুক্তিযুঁজাৰু হিচাপে জিলিকি থাকিব আৰু তেখেতসকলৰ যি অৱদান সদায় আমাৰ মানসপটত আমাৰ বুৰঞ্জিত সোণালী আখৰে লিখা থাকিব